হেল্ল' ভাইটি তোক যে পিজ্জাটো অৰ্ডাৰ দিছিলোঁ তই আনি পোৱা নাই যে কিমান দেৰি হ'ল তই ৰুমলৈ লৈ আহ মোৰ ৰুমত ছিক্সটিন ৰু ৰুম নাম্বাৰ লৈ আহ